নগৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰাৰ স্বত্বেও মই এতিয়াও গাঁৱলৈ যাব বিচাৰোঁ কাৰণ গাৱঁত আমি যিবিলাক পৰিৱেশ পাওঁ সেইবোৰ নগৰ অঞ্চলত নাপাওঁ গাঁৱৰ পৰিৱেশ এটা সুকীয়া যিটো আমি গাঁৱৰ পৰিৱেশ চাৰিওফালে গছ গছনি পাহাৰ পৰ্বত চৰাই চিৰিকটি জীৱ জন্তু আদি সকলোৰ মাজত আমি বসবাস কৰিব পাৰোঁ সেই সৌন্দৰ্য্যবিলাক আমি নগৰীয়া অঞ্চলত নাপাওঁ নগৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা যায় যিবিলাক মানুহে নগৰ অঞ্চলত বসবাস কৰি আছে বা কৰে তেখেতসকলে বা তেওঁলোকে নগৰ অঞ্চলৰ অসুবিধাসমূহ নিশ্চয় গম পাব নগৰ অঞ্চলত বিভিন্ন ধৰণৰ অসুবিধা পাওঁ যেনে ধৰক পানীৰ অসুবিধা পোৱা যায় পানী টাইমত আহে টাইমত যায় কেতিয়াবা কাৰেণ্ট নাথাকিলেও পানীটো পোৱা নাযায় পানী নহ'লেতো আমি থাকিব নোৱাৰোঁ বা চলিব নোৱাৰোঁ বিভিন্ন অসুবিধা হয় চলিব কিন্তু গাঁৱত সেইবিলাক অসুবিধা নহয় পানীৰ সমস্যা নহয় পানী যিমান আমাক প্ৰয়োজন হয় সিমানে আমি পাওঁ সেইবোৰ কাৰণতে নগৰ অঞ্চলৰ যদিও প্ৰব্ৰজন কৰা হৈছে তথাপিতো মই গাঁৱৰ অঞ্চললৈ যাবলৈ বিচাৰোঁ গাঁৱৰ যিবিলাক ধুনীয়া ধুনীয়া পৰিৱেশ সেই মনোমোহা দৃশ্যবোৰ মই উপভোগ কৰিব বিচাৰোঁ সেইবিলাক আমি নগৰ অঞ্চলত নাপাওঁ নগৰ অঞ্চলত অনবৰতে গাড়ীৰ হাহাকাৰ বিভিন্ন ধৰণৰ গাড়ীৰ মাত কিন্তু গাঁৱৰ অঞ্চলত ইমান পোৱা নাযায় অলপ পোৱা যায় কিন্তু ইমান পোৱা নাযায় ঠাণ্ডা পৰিৱেশ উখল মাখল পৰিৱেশ নাথাকে শান্তিৰ পৰিৱেশ এটা থাকে কিন্তু যিটো নগৰ অঞ্চলত নাথাকে এইবোৰ বিভিন্ন কাৰণতে গাঁৱৰ অঞ্চলত থাকিব ভাল হয়